মই চিলাই বা এনেকুৱা হাতৰ কামৰ বিষয়ে যদি ক'বলৈ যাওঁ মই চিলাই আৰু তাৰ লগতে প্ৰিণ্টিঙৰ কাম ভাল পাওঁ মই প্ৰিণ্ট প্ৰিণ্টিং কৰি পেলাই যিকোনো পোচাক তৈয়াৰ কৰি পিন্ধা বা বিছনা চাদৰ ওপ বিছনা চাদৰৰ ওপৰত প্ৰিণ্ট পেইণ্ট কৰি পেলাই বিছনা চাদৰ তৈয়াৰ কৰা এনেকুৱা কামবোৰ মই নিজেও কৰোঁ আৰু খুব ভাল পাওঁ সেইদৰে মই কঠিন পোছাক বুলি ক'বলৈ গ'লে কঠিন মই প্ৰথম মোৰ জীৱনত প্ৰথমবাৰ মই যেতিয়া মই পেইণ্টিং কৰিব আৰম কাপোৰত পেইণ্টিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ ৰং তুলি যেতিয়া কৰোঁ মই কাপোৰ এযোৰত প্ৰথম আৰম্ভ কৰোঁতে মই নিজৰ এযোৰ মেখেলা চাদৰ মই নিজে পেইণ্ট কৰি পেলাই তৈয়াৰ কৰিছিলোঁ সেইটো মানে অলপ পদ্ধতি কৌশল অলপমান বেলেগ ধৰণৰ আছিলে এইটো হাতেৰে পেইণ্ট পেইণ্ট কৰা নহয় সেয়া মানে ফ্ৰেম বনাই পেলাই স্ক্ৰিণ প্ৰিণ্টিং বুলি কয় স্ক্ৰিণ প্ৰিণ্টিং মই স্ক্ৰিণখন নিজে তৈয়াৰ কৰিছিলোঁ কু যিটো যিটো মই ডিজাইন দিম সেই ডিজাইনটো মই নিজে আগতে কাগজত বনাই লৈ পেলাই সেই স্ক্ৰিণখনত তুলি পেলাই সেই ডিজাইনটো তুলি পেলাই মই সেই স্ক্ৰিণখন প্ৰথমতে প্ৰস্তুত কৰি লৈ তাৰপাছত মই মেখেলা চাদৰত মা মেখেলা চাদৰযোৰ মোৰ নিজৰ মেখেলা চাদৰযোৰ প্ৰথমবাৰৰ বাবে মই সেই কামটো কৰিছিলোঁ আৰু সেই মেখেলা চাদৰযোৰ তৈয়াৰ হ'বলৈ কিছুদিন লাগিলে পোন্ধৰমান প্ৰায় পোন্ধৰ দিনমান লাগিছিলে সেইযোৰ শেষ কৰিবলৈ সেই কামখিনি মোৰ আৰু মই বহুত আনন্দ লভিছিলোঁ সেই প্ৰথমবাৰৰ বাবে মোৰ নিজৰ মেখেলা চাদৰযোৰ নিজে প্ৰস্তুত কৰি যেতিয়া পেইণ্ট কৰি নিজে আঁকি নিজে ৰং তুলিৰে নিজে ডিজাইন বনাই তুলিকা বনাই পেলাই নিজে প্ৰস্তুত কৰিছিলোঁ মই সেই কাপোৰযোৰ সেইটো মোৰ এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰি সেইয়াই